হয় মই এটা জিনচ পেনৰ ৰিভিউ দিব বিচাৰোঁ আজি এবছৰমান আগতে এটা মই জিনচ পেন অৰ্ডাৰ কৰিছিলোঁ খুব ভাল প্ৰডাক্টটো বুলি ক'ব গ'লে প্ৰডাক্টটো বিৰাটেই ভাল কোৱালিটি ভাল জিনচ পেনটো ষ্ট্ৰেচেবল জিনচ আছিলে বহুত মানে এক্সপান হৈ যোৱা নাই জিনচটো আৰু পিন্ধিও খুব আৰাম কালাৰ ফেড বুলি ক'ব গ'লে কালাৰ ফেড হোৱা নাই এইটো মই ঘঁহি ঘঁহিয়ে ধোওঁ ৱাচিং মেচিনতো ধোওঁ কিন্তু কালাৰ কোৱালিটি ভাল এতিয়ালৈ ফেড হোৱা নাই আৰু পিন্ধি খুবেই আৰাম ষ্ট্ৰেচেবল হয় অলপমান তলত বহিলেও বা কিবা কৰিলেও কতো আজিলৈ ফটা মেলা হোৱা নাই চিলনি ভাল আৰু ফিটিং ভাল শ্লিম ফিট জিনচ কালাৰটো ব্লু কালাৰ এতিয়াও ধুনীয়া হৈ আছে এনেই এইটো কম্পানী যিটো কম্পানীৰ জিনচটো লৈছোঁ কম্পেনীটো খুবেই ভাল কম্পেনী হয় বাহিৰৰ কম্পেনী হয় ব্ৰেণ্ডেট হয়